সিদিনালৈ মোৰ আপুনি টাইমিঙটো ক'ব নেকি কিমান টাইমত মানে উপস্থিত থাকিব লাগে আপোনালোকৰ তাতে অঁ আবেলি সেইদিনালৈ হ'ব সেইদিনা মই ফ্ৰি আছোঁ হৈ যাব হয় হয় দুপৰীয়া কিমান বুলি ক'লে হয় হয় তেতিয়াহ'লে টেন থাউজেণ্ডমান ল'ম মই অঁ তাতে হেৰি মানে আপোনালোকৰ জেগাডোখৰ মানে টাউন এৰিয়া নে ৰুৰেল এৰিয়া মানে যাতায়তৰ ভাল ব্যৱস্থা আছে নে অঁ নাই মানে আৰু যদি বেছি অসুবিধা হয় তেনেহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে যে ত' সুধি থ'লো আৰু আৰু

হয় তাতে সেই আপোনালোকেও খোৱা বোৱাৰ কিবা ব্যৱস্থা কৰিছে নে অঁ কোন কোনদিনা বুলি ক'লে আপুনি ডেটটো অঁ বুধবাৰে ঠিক আছে সেইদিনা মই হয় হয় সেইদিনা মই ফ্ৰি আছোঁ কিন্তু আপোনালোকে অহা যোৱাৰ কাৰণে আপোনালোকৰ নিজৰ ফালৰ পৰা কিবা হেৰি দিবনে নে মই নিজৰ ড্ৰাইভাৰ লৈ যাব লাগিব অঁ নিজৰ ঠিক আছে তেতিয়াহ'লে হয়টো এক্সট্ৰা কস্ত এটা পৰিব পাৰে অলপমান যিহেতু ড্ৰাইভাৰজনে এটা সেই যাব অঁ ড্ৰাইভাৰজনৰ কাৰণে এহেজাৰমান হৈ যাব ঠিক আছে তেন্তে সিদিনা লগ পাম আপুনি মই দুটাৰ পৰা আঢ়ৈটাৰ ভিতৰত মই গৈ পাম অঁ ঠিক আছে ৰাখিছোঁ